অঁ তাত এই তোমালোকৰ তাত এই গাহৰি মৰাৰ কথা শুনিছিলোঁ মাৰিছে নেকি কেতিয়া ৰাতিপুৱা

তিনিশ টকা কিলো অঁ অঁ অঁ নহয় আমাৰ ইয়াতো আলহী আহিব আলহী বহুত আহিব আৰু ইয়াত আমাৰ ওচৰৰ মানুহেখিনিয়ে কৈয়ে আছে গাহৰি মাৰিলে জনাবা বুলি কৈ আছে মই সেইকাৰণে মানে ফোনটো লগাই কনফাৰ্ম হৈ লৈছোঁ মানে অঁ লাগিব অঁ অঁ সেইকাৰণেটো কাইলৈ আলহী আহিব না সেইটো কাৰণে মানে ফোন কৰিছোঁ বোলো এই বেলেগ বেলেগ মাংস নাখায় অকল গাহৰি মাংস লাগে বোলে সিহঁতক অঁ হ'ব বাৰু মই পইচা পইচাৰ কথা চিন্তা কৰিব নালাগে পইচাটো দিব বাৰু সিহঁতে মই জনাম কাইলৈ বাৰু সিহঁতে ৰাতিপুৱাই যাব অ এই এনাউন্স কৰাখন আমাৰ গাঁৱৰফালে আহিছে বাৰু এনাউন্স কৰি আছে আমাৰ ইয়াত পাৰ্টিচিপেণ্টো যাবটো তাত পাৰ্টিচিপেণ্ট যাব তাত তাত এনেই জইন ফিছ কিমান জইন ফিছ কিমান অঁ তাৰপিছত অঁ মেলাও হ'ব ন অঁ হ'ব দিয়া তেনেহ'লে হ'ব দিয়া মই জনাম বাৰু